শিক্ষা হ'ল এক প্ৰকাৰ জীৱন প্ৰিয় বিচলা প্ৰক্ৰিয়া শিক্ষা আমি জন্মৰ পৰা মৃত্যু আগমুহূৰ্তলৈকে শেষ কৰিব নোৱাৰোঁ শিক্ষা সাধাৰণতে দুই প্ৰকাৰৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক আনুষ্ঠানিক শিক্ষা বুলি ক'লে আমি স্কুলীয়া তথা কলেজত লাভ কৰা শিক্ষাকে বুজোঁ আৰু ঠিক তেনেদৰে অনানুষ্ঠান শিক্ষা বুলি ক'লে আমি জন্মৰ পৰা পৰিয়ালৰ পৰা ওচৰ চুবিৰীয়া সমাজৰ আদিৰ পৰা লাভ কৰাকে বুজোঁ আনুষ্ঠানিক শিক্ষাই যিদৰে আমাৰ জীৱনত প্ৰভাৱ পেলায় ঠিক তেনেদৰে অনানুষ্ঠানিক শিক্ষাই আমাৰ জীৱনত বহু পৰিমাণে প্ৰভাৱ পেলায় এটা শিশুৱে যিদৰে আনুষ্ঠানিক শিক্ষাৰ অবিহনে জীৱনত আগবাঢ়ি যাব নোৱাৰে

তেনেদৰে অনানুষ্ঠানিক শিক্ষাৰ যোগেদিও আগবাঢ়ি যাব নোৱাৰে বৰ্তমান প্ৰচুৰ পৰিমাণে অনানুষ্ঠানিক শিক্ষাৰ হাৰ বৃদ্ধি পাইছে ই এক আমাৰ সমাজৰ কাৰণে যুগাত্মক দিশ বৃদ্ধি পাইছে